অঁ সৰলা কি খবৰ বহুত দিন গাঁৱত একো উন্নয়নমূলক কাম হাতত লোৱাই নাই দেখোন হা কিবা পৰিকল্পনা কথা অলপ মই ভাবিছিলো

চৰকাৰৰ পৰা অলপ গেছি তুমি বা কি ভাব এইটোত

হ'ব দে কিবা এটা কৰিম দে মই ভাবিছিলোঁ আমাৰ ৰাস্তাকেইটাই অলপ ভাল কৰোঁ ৰাস্তা ঘাট মানে একো উন্নতি হোৱা নাই ৰাস্তাকেইটাতো বোকা বোকাই হৈ আছে তো ৰাস্তাকেইটা অলপ নিৰ্মাণৰ কথা ভাবিছিলোঁ এতিয়া তনথে কি কৱ নাই ক'লেও ৰাস্তাটো বহুত বেয়া ই বানপানী টাইমতে পানী হৈ অলপ ভাংচিও নহয় বোকা বোকা হৈছি কৰ্বা লাগব অলপ শিল চিল দি বালা চালা দি কিনে হেৰি কৰ্ব লাগ্ব অলপ পইচা এতিয়া বিশ হাজাৰমান আহিছে কিন্তু ইমান কমততো নহ'ব দেচোন অলপ গাঁৱৰ পৰাও পইচা উঠাব লাগিব দে তে হ'ব দে মই তোমাক ফোন কৰিম দে পিছত আমাৰ তাতে আহিবা